চিনেমা জগতলৈ চালে আমি বহুত চিনেমাই চাই আছো যদিও চব চিনেমাৰ পৰাই কিবা এটা শিকা যায় মই অসমীয়া ফিল্ম জগতৰ যিজন মানে নায়ক চিনেমাখন মই পৰিচালনাকৰ নামটো মনত নাই যদিও ফিল্মখন চাই মই ইমান আপ্লুত হৈছো মই ফিল্মখন চাওঁ বাৰে বাৰে তাত প্ৰেম আছে ভক্তি আছে বন্ধু বিচ্ছেদ আছে এই গোটেইখিনিৰ সামাজিক চিত্ৰ এটা ডাঙি ধৰিছে এই গোটেইখিনি বস্তুৰ পৰা চাব গ'লে ফিল্মখন খুবেই মনোগ্রাহী আৰু মানুহৰ মনত আনন্দ দিব পৰা তাত যি যতীন বৰাৰ যিটো নায়কৰ অভিনয় কৰিছে সেই অভিনয়টোৱে মোৰ মনটো চুই গৈছে তাত যিটো নায়কৰ গীত গায় নায়ক হ'ব খুজি খলনায়ক হ'লো এই গীতটো খুবেই ভাল লাগে মই সেই গীতটো গুণগুণাইয়ে থাকো প্ৰায় আৰু তাত যিটো মাকৰ অভিনয় বা বন্ধুৰ অভিনয় যিখিনি সেইখিনি গোটেইখিনি অভিনয়ে মোৰ ভাল লাগে মুঠতে ক'ব গ'লে ফিল্মখন একেবাৰে মানুহৰ হৃদয়ক আনন্দ দিব পৰা এখন সম্পূর্ণ আনন্দৰ ফিল্ম আৰু তাৰে ভিতৰত ক'ব গ'লে হিন্ধি চিনেমাখনৰ পৰাও অনেক ফিলিমেয়েই চাইছো চালেও চববিলাক ফিলিমেই একোটা মনত আমোদ জগায় যদিও অকেলে হম অকেলে তুম হাম সাথ সাথ হে হাম আপকে হে কৌন এই ফিল্মবিলাকে মনত একোটা সাঁচ বহুৱাই থৈ যায় তাৰেই ভিতৰত এই হাম অকেলে হাম অকেলে তুম ফিল্মখনত যিটো চনালী বেনৰে আৰু চলমান খানৰ যিটো অভিনয় সেই অভিনয়খিনি খুব ভাল লাগে তাৰ গানকেইটা খুব ধুনীয়া মানে আনন্দ দিব পৰা অকেলে হম অকেলে তুম এই গীতটো যিটো প্ৰধান ফিল্মখনৰ গীত সেই গীতটোৱে মানুহক সচাঁকে খুব আনন্দ জগাই আহিছে আৰু ফিল্মখনৰ যিটো মাদকতা প্ৰেমৰ যিটো মাদকতা ইজনে সিজনক কথা দি ৰাখিব পৰা নাই যদিও তাতেই তেওঁলোকৰ ভালপোৱাটো অটুত ৰাখিব পাৰিছে শেষত গৈ এদনী অপাহিচ মানে খুৰা যাৰ নেকি ভৰি দুটাই নাই সেই ছোৱালীজনীকো তেওঁ গ্ৰহণ কৰিছে আমিৰ খানে সেইখিনি মোৰ চকুপানী ওলাই যায় সেইখিনি যিখিনি ঘটনা সেই ফিল্মখনে মোক আজিও হৃদয়ত এটা কিবা গুণগুণনী তুলে মোৰ ভাল লাগে চাই সেনেকুৱা ফিল্ম মই চাই ভাল পাওঁ ফিল্ম সাধাৰণতে সেনেকুৱাই হ'ব লাগে যিখন ফিল্মৰ পৰা মানুহে যিখন চিনেমা চাই মানুহে আমোদ পায় কিবা এটা কৰিবৰ মন যায় সেই ফিল্মখনে কিবা এটা অৰিহণা যোগায় সামাজিক জীৱনত হওক সাংসাৰিক জীৱনত হওক বা ল'ৰা ছোৱালীক কেনেকে আগুৱাই নিব পাৰি সেনেকুৱা যিবিলাক শিকিব পাৰি ফিল্মখনৰ পৰা সেইবিলাক ফিল্ম সকলোৱে চোৱা উচিত আৰু মইও চাই ভাল পাইছো গতিকে ফিল্ম জগত জিন্দাবাদ